অঁ হেল্ল'

অঁ অঁ চাবলগীয়া মানে আমাৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ অঁ সেইবোৰেই আছে আৰু চাবলগীয়া তাপা বিহু বিহু ক'বলৈ গ'লে আমাৰ তিনি প্ৰকাৰৰ আছে অঁ বিহু আমাৰ তিনি প্ৰকাৰৰ আছে কাতি কাতি বিহু কঙালী এতিয়া ধৰ সেইটো পথাৰত চাকি বন্তি জ্বলায় তুলসী তলত চাকি দি দিয়ে মাহ প্ৰসাদ দিয়ে তাৰপৰা আৰু সেৱা লয় আকৌ মাঘৰ বিহু আহিব মাঘৰ বিহুত আক মেজি জ্বলক থাকিব লাগিব চিৰা পিঠা ভগাই মেলি দিব লাগিব তাৰপৰা আকৌ সেৱা জনাব লাগিব তাৰপৰা আকৌ বহাগ বিহু আহিলে আমি আকৌ সকলোৱে মিলি চিৰা পিঠা বনাই মেলি আকৌ ঘৰে ঘৰে হুঁচৰি গাব লাগিব ডাঙৰক সেৱা জনাব লাগিব গামোচা গেঞ্জি তামোল পাণ ধৰি সেৱা জনাব লাগিব গাঁৱে গাঁৱে হুঁচৰি গাব লাগিব ঘৰে ঘৰে হুঁচৰি গাই পইচা পাই মেলি আকৌ আমি আকৌ ভোজ ভাত খাব লাগিব নামঘৰত আকৌ চাণ্ডা দিব লাগিব আমাৰ বিহু এনেকুৱাই অঁ আপুনি ক'ৰপৰা ক'ৰপৰা আহিলে

অঁ আমাৰ ঘৰতে ফুৰিবলৈ আহিব বিহু সময়ত ফুৰিবলৈ অঁ বিহু সময়ত ফুৰিবলৈ আহিব দেই